হেল্ল' অঁ মই আছোতো ঘৰত

অঁ পলিটেকনিক চিত্ৰলেখা উদ্য়ান অঁ অঁ অঁ পাৰি আমাৰ ইহঁত দুজনীয়েও কৈ আছিলে ঠিক আছে তেতিয়াহ'লে যাওঁ ব'লক আজিই চাই অঁ অঁ আৰু ওচৰৰ এই ইহঁতক ক'ব নেকি ইহঁতেও কৈছিলে অঁ বাবুৰ মাকহঁতক ভাল লাগিব সিহঁতেও ভাল পাব ঠিক আছে বলক আমি অঁ অঁ চাৰিটামান বজাত যাওঁ অঁ অঁ এই নহয় দিয়ক ৰেষ্টুৰেণ্টত ইহঁতক হেৰি কৰোঁ আমি ইয়াৰ পৰা বুট ভিজাই নিওঁ আৰু তেনেকুৱাকে ধৰক চাহ বনাই নিম ন' আপুনি ৰুটি ঘুগুনী অকণ বনাই নিলে কেনেকুৱা হয় তাত ভিতৰতে খাব পাৰিম আমি তেতিয়া ন' অঁ অঁ বুট তিয়াই ল'ম চাহ বনাই ল'ম অঁ অঁ কল ল'লো আৰু অঁ অঁ অঁ অঁ সিহঁতকো কওক বাবুৰ মাককো কওক বাবু যাম বুলি কৈছিলে হেৰি কৰোঁ নেকি ওচৰৰে অঁ এই আমি টমটমতে যাওঁ সিহঁতক কৈ দিওঁ নেকি টমটম এখন আছিলে আমাৰ চিনাকি বুজি পাব অঁ অঁ তেনেকে যাওঁ ব'লক অঁ অঁ চিত্ৰলেখা উদ্য়ানখন চাই অঁ ইহতে অঁ খেলিও ভালপাব অঁ চাৰিটামান বজাত যাওঁ আমি ওলাই ৰ'দ অঁ ৰ'দটোও বৰ চোকা তেতিয়া ৰ'দটোও কমিব ঠিক আছে অঁ ঠিক আছে মই কৈ দিম দিয়ক বাবুৰ মাকক অঁ বাবুৰ মাকেও কৈ আছিলে ঠিক আছে অঁ বাৰু অঁ অঁ অঁ অঁ ঠিক আছে দিয়ক তেতিয়াহ'লে ওলাব অঁ অঁ হ'ব দিয়ক অঁ ঠিক আছে দিয়ক অঁ অঁ অঁ ঠিক আছে